মই বিশেষকৈ কাৰখানা বা এইবিলাক বেণ্ট এইবিলাক মই চিনি নাপাওঁ বুলি ক'লেও বেয়া আজিকালিহে পাইছোঁ আমি যি যুগৰ মানুহ নহয় আমি নিজে মাটিশালত তাঁতশাল এইবোৰ আজিকালি ওলোৱা তাঁতীশাল বুলিও কয় যে সেইবিলাকো নহয় বাঁহৰ খুটাৰে বোৱা বনাই লোৱা তাৰ মাটিশালত আমি কাপোৰ বৈ বিকিছিলোঁ আৰু আমি তেনেকৈ আৰু চোলাও আমি নিজে আমাৰ দিনত কেঁচিও আমি তেনেকৈ ব্যৱহাৰ কৰা নাছিলোঁ কটাৰীয়েই কাটি আমি ব্লাউজ চোলা কাটি পিন্ধিছিলোঁ সেনেকুৱাকৈয়ে আমি সেনেকৈ কৰি অহা মানুহ এতিয়াহে কেঁচি কটাৰী নানান ধৰণৰ সা সঁজুলি ওলাইছে আৰু সেই বিষয়ে মই কাৰখানাৰ বিষয়ে মই বিশেষ নাজানিমেই ক'ব আৰু আমি আমাৰ দিনত এইবোৰ আজিকালি পিন্ধে যে লং পেনৰ নিচিনা চুইজাৰ টুইজাৰ সেইবোৰ আমাৰ দিনত নাছিলেই শাড়ী আমি পিন্ধি পোৱাই নাই সেইকাৰণে আমি সেইবিলাকৰ কথা বিশেষ মই নাজানিম এতিয়া বাৰু আমি আমি মাত্ৰ আগতে বোৱা যেনেকৈ এই চাদৰ এখন আমি মুগা ঘৰত পুহি নিজে কাটি বৈছিলোঁ সেই টেঙা চেঙা গেলাই মেলি যে এৰী চাদৰখন ব'ব লাগে সেইখন বৈছিলোঁ আমাৰ দিনত বেচোতে খুব বেছি পাঁচশ টকাই বহুত দাম আছিলে যিখন এতিয়া পাঁচ হেজাৰ টকা হ'ল আমি সিমানখিনিহে গম ক'ব পাৰিম এতিয়া কাৰখানাত উৎপন্ন হোৱা কাপোৰ আৰু এইবোৰ ব্লাউজ চ্লাউজৰ কিমান খৰচ কি হয় কিমান লাগে বিশেষ মই সেইবিলাক ক'ব নাজানিমেই আৰু টপ মানে কি আমি সেইবোৰ বুজি নাপাওঁ এতিয়া ল'ৰা ছোৱালীবোৰৰ নাতি নতিনাবোৰে কয় এইটো টপ এইটো চুইজাৰ আমি তেনেকৈহে চিনি পাওঁ আমাৰ দিনত সেইবিলাক নায়েই আমি পিন্ধিও নাপালোঁ আৰু শাড়ী চাড়ীটো আমি গাত খোৱাই নাপালোঁ আমি সেইবিলাকৰ বিষয়ে মই ক'ব নোৱাৰিম আৰু